আমি মনুষ্য হিচাপে জন্মগ্ৰহণ কৰিছোঁ যেতিয়া নিজৰ স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দিবই লাগিব কাৰণ স্বাস্থ্যটো হৈছে প্ৰধান স্বাস্থ্যই পৰম ধৰ্ম স্বাস্থ্যটো ভালে নাৰাখিলে একো কামতে আগবাঢ়িব নোৱাৰি সেইবাবে মই নিজৰ স্বাস্থ্যটোৰ কাৰণে কি কৰোঁ ৰাতিপুৱা সোনকালে উঠোঁ ৰাতিপুৱা সোনকালে উঠি পেলাই দৌৰোঁ দৌৰি পেলাই ঘৰলৈ আহি পেলাই অকণমান আৰাম লৈ পেলাই এক্সেছাইজ কৰোঁ ব্যায়াম কৰোঁ যোগ কৰোঁ

যোগ কৰি পেলাই আকৌ নাস্তা কৰোঁ নাস্তা কৰি পেলাই নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে ও পানী খাওঁ পানী বেছিকৈ খাওঁ কিন্তু স্বাস্থ্যটোৰ কাৰণে পথাৰত খেতি নিজে কৰোঁ কাৰণ আজিকালি এইবোৰ ট্ৰেক্টৰ চেক্টৰ সেইবিলাকত মই হেৰি কৰা নাই নিজে হাল বাওঁগৈ পথাৰত হাল বাই আলি দিওঁ মৈয়াওঁ নিজে খেতি কৰোঁ শস্যৰ খেতি ৰবি শস্য কৰোঁ ধান আদায় হোৱাৰ পিছত আকৌ খেতিত লাগি যাওঁ আবেলি হ'লে ফুটবল খেলিবলৈ যাওঁ দৌৰিবলৈ যাওঁ ভলিবল খেলোঁ ক্ৰীকেট খেলোঁ এইবিলাক হেৰি কৰি পেলাই স্বাস্থ্যটো ভালকৈ ৰাখিছোঁ মোৰ স্বাস্থ্য দেখি গাঁৱৰ মানুহ কিছুমানে হিংসাই কৰে দেখি পেলাই তই যে তোৰ স্বাস্থ্যটো যে ইমান ধুনীয়া হৈ আছে কি মই তেহেঁতক কওঁ মই এনেদৰে মোৰ নিচিনা কাম কৰ এনেকৈ কৰিলে স্বাস্থ্য ঠিক হৈ থাকিব সিহঁতি মাজে মাজে আহে মোৰ লগত এক্সেছাইজ কৰে ও আৰু খোৱাটো মানে লিমিট পেট ভৰাই কেতিয়াও নেখাওঁ শাক পাচলিটো বেছি খাওঁ শাক পাচলি বেছি খালেহে বোলে শক্তি গাত শক্তি বেছি আহে তেতিয়া কৰ্ম কৰিবলৈ মন যায় এনেদৰে কৰি মেলি নিজৰ স্বাস্থ্যটো সুস্থ কৰি ৰাখিবলৈ বহুত চেষ্টা কৰোঁ মই কাৰণ স্বাস্থ্যটো হৈছে ভগৱানৰ দান আৰু স্বাস্থ্যটো ভালে নাৰাখিলে জীৱনত একোৱে কৰিব নোৱাৰে কাম কৰিবলে মন নেযাব সেইটো কাৰণে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে নিৰ্দিষ্ট যিখিনি কাম কৰিব লাগে সেইখিনি কাম সদায় নিয়মমতে কৰি যাব লাগে আৰু কি কৰোঁ কেতিয়াও ড্ৰিংকছ নকৰোঁ ড্ৰিংকছ কৰিলে স্বাস্থ্যৰ হানি ক্ষতি পক্ষে হানিকাৰক কোৰ মাৰোঁ নিজে কঠিয়া তোলোঁ নিজে ৰোওঁ এনেকৈ কৰি মেলি নিজৰ স্বাস্থ্যটো সুস্থ সবল কৰি ৰাখিছোঁ আৰু